কালি নিবেদনৰ পৰা ষ্ট'ভ এটা আনিলোঁ ষ্ট'ভটো মানে দেখাত বৰ ধুনীয়া পচন্দ লাগিল লৈ আনিলোঁ অনা পিছত ষ্ট'ভটো ঘৰত ব্যৱহাৰ কৰিলোঁহি ব্যৱহাৰটো কৰা অলপ সময়লৈকে ভালেই দেখিলোঁ তাৰপাছত দেখোঁন ষ্ট'ভটো মানে জুইকুৰা বৰ এটা ছাইডে ওলাই এটা ছাইডে নোলাই বৰ সুবিধাজনক নাপালোঁ ইষ্ট'ভটো কুকাৰটো বহোৱাৰ লগে লগে এটা ছাইড দবি গৈছে আৰু জুইকুৰা এফালে বেছি ওলাই আৰু এফালে বে কম ওলায় বস্তুটো লৈছিলোঁ ভাল দেখিহে লৈছিলোঁ কিন্তু বস্তুটো বৰ ভাল নহয় এনেকুৱা বস্তু বিকিলে মানে মানুহে ক'ত ল'ব ঠজ বাজি কৰিব নাপায় তেনেকুৱা ভাল বস্তু দিব লাগে পইচা লৈছে আমাৰ পৰা আৰু ভাল বস্তু তেনেকৈ দিব লাগে কিন্তু নিবেদনৰ বস্তু ভাল বুলি ভাবিছিলোঁ বৰ ভাল নহয় এতিয়াহে গম পাইছোঁ এনেকুৱা বস্তু দি মানুহক ঠগিব নাপায় ভাল দেখি আনি বস্তুটো ভাল নেদেখিলোঁ